অঁ খুুৰী কি কৰিছে অঁ খোৱা বোৱা কৰিলে অঁ অঁ খালোঁ খালোঁ অঁ তাৰ পৰা ছোৱালীয়ে কি কৰিছে অঁ অঁ কি এনেই এক্জাম খটম হ'ল এনে ফুৰিবলৈ কৈছে নে কি অঁ অঁ

অঁ অঁ বাকী খুৰা খুৰীহঁত খুৰাই কি কৰিছে অঁ অঁ

তাৰপিছতে হেৰি তালে যোৱা হৈছিলে নেকি ইটো পুৰণা ঘৰলৈ অঁ অঁ তাকেইতো আৰু পুৰণা ঘৰৰ মানুহবোৰৰ ভাল ভালেই দিয়ক তাকে বাকী মাৰহে গাটো বৰ এটা ভাল নহয় এই এইবোৰ বিষ চিষ কিনো ক'ব আৰু এইবোৰ কৰোণা বেজিবোৰ দিয়াৰ পিছৰ পৰা বৰ বেমাৰ অঁ অঁ অঁ অঁ হয় তাকে দেখালেও তেনেকৈ ভাল পোৱাই নাই পায় অঁ অঁ গৈ আছিলে তাকে গ'লেও এইবোৰ সিমান এটা ভাল পোৱা নাই পায় কিনো বেমাববোৰ ধৰিবই নোৱাৰি

বাকী আপোনালে মই বিশেষ কাৰণতে ফোন কৰিলোঁ এতিয়া এই টাউনলৈ এনেই যোৱাৰ কথা আছে নেকি বাৰু অঁ এতিয়া সেই শ্বপিং মল এটাতে কাপোৰ অলপ কিনিম বুলি ভাবিছিলোঁ

এই যাম কোনোবা এদিনাখন এনে সময় সুবিধা মিলাই তাৰপিছত আপোনাক কম বাৰু খালি এনে যাবলগীয়া আছেনে মই বোলো সোধোচোন এতিয়া বিয়াও আহি আছে যে অঁ দিম বাৰু তাকে এতিয়া বিহু বুলিও কাপোৰ অলপ ল'বলৈ লাগে এতিয়া বিয়ালেও আপোনালোকৰ বিয়াও পালেহি নহয় অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ তাকে এতিয়া লাগে দৰকাৰী বস্তুবোৰ তেনেকে আৰু বিহুলেও কিবা কিবি কাপোৰ কানি কেইটামান ল'ব লাগে আমাৰো এতিয়া বিয়ালেও তাকে যাবলৈ আমাকো বিয়ালৈ মাতি থৈ গৈছে অঁ অঁ অঁ অঁ অঁ

হয় হয় পাই অঁ অঁ হয়

মালেও তাকে কাপোৰ এযোৰমান আনিব লাগে বোৰ চেণ্ডেলো নাই চেণ্ডেলো আনিবগে লাগে হয় হয় বিয়াচিয়া আপুনি আৰু এনেকে ল'লেহে লোৱা হয় নহ'লে লোৱা নহয়চোন তাকে জুৱেলাৰী কিছুমানো আনিবলে লাগে তাকে সেইবোৰ চাব লাগিব এতিয়া বহুতদিন বিয়া চিয়া ওলোৱাই নাই নহয় এইবোৰ তেনেকে অনা হোৱাই নাই অঁ ডিজাইনবোৰ চেঞ্জ হৈ গৈ থাকে হা

অঁ অঁ অঁ হয় বাৰু বিহুৰ আগে আগে গ'লে অকণমান বস্তুবোৰ সস্তাতে পাব হয় হয় আকৌ এতিয়া যিমানে কাষ চাপিব সিমানে কামবোৰ বেছিহে হ'ব হ'ব তাকে অঁ হয় আকৌ এতিয়া বিহুলে দিলে আকৌ বিয়ালেও দিব লাগিব নহয় কিবা জলপানৰ কাৰণে চাগে অঁ অঁ তাকে বাকী এনেই ৰিলেচনৰ মানুহখিনিক মতা হ'ল নহয়

অঁ অঁ তাকে তাকে চাওঁচোন কি হয় পায় আমি দৰাৰ লগত যাম বুলিহে ভাবি থৈছোঁ তাকে এতিয়া কি হয় চাওঁ লাহেকে তাকে কিনিব হ'ল দেই এতিয়া আমাৰো আৰু এটাহে হ'ব চাগে বিহুলে বুলি কিনিলেই বিয়ালেই হৈ যাব আৰু অঁ হয় হয় সেই দুইটালৈকে হ'ব তাকে তাকে এতিয়া আজিকালি আৰু সঁচাকে হয় হয় কাপোৰবোৰৰ দাম এতিয়া বাঢ়িবহে বিহু যিমানে পাইছেই ওচৰ আৰু কাপোৰৰ দাম বাঢ়িবহে

অঁ অঁ অঁ অঁ কম আকৌ কেলে নকম নহয় মানে মোৰ ভাবি থৈছোঁ আৰু আজৰি বিজৰি হৈ লওঁচোন এইকেইদিনত দিনত কাম বন কেইটামানো আছে কৰি মেলি লওঁ আকৌ আমাৰ ইয়াতে সকাম আছিল যে সকাম হৈ গৈছেহে

অঁ অঁ অঁ অঁ যে এতিয়া বিয়াও পাবহি নহয় তেওঁ যেনে তেনে পাক এটা মাৰিব নহ'লে মানে আকৌ কথাটো থাকি যাব ন তাকে বাকী অঁ অঁ তাকে আৰু হেৰি কি বৰত্তাহঁতও পৰিয়ালটোও আহিছিলে বাৰু সেইদিনা অঁ অঁ তাৰপৰা কৈছে এতিয়া বোলে ধেৰ বোলে হা কাৰণে বোলে অহা নহয় নহয় এনেকে ক'লে আৰু অঁ তাকে তাৰপিছতে হেৰি এতিয়া খুৰা অহা দেৰি হ'ব নেকি এনেই কিমান সময়মান হয় পোৱাহি অঁ অঁ তাকে তাৰপিছতে হেৰি এতিয়া হেৰি কি ছোৱালী আকৌ কেতিয়াকে আহিব

অঁ অঁ তাকে তায়ো ডাঙৰে হ'লগে আৰু অঁ অঁ বলে হ'বই এতিয়া তাকে অঁ অঁ তাই ওচৰৰ স্কুলতে পঢ়িব চাগে অঁ অঁ অঁ তাকে তাকে উপায় নাই এতিয়া এইবোৰ খৰচ কৰিব লাগিব কিনো কৰিব

অঁ অঁ তেতিয়া আপোনালোকৰ সেই কওক হাঁ ওচৰৰ কোনোবাত যে যাম কৈছিলে তেতিয়া ল'ব লগো ধৰিব তাৰপিছতে ছোৱালীকো লৈ ল'ব অঁ একেদিনাই যাম গোটেইখিনি

তাকে ঠিক আছে বাৰু দিয়ক ৰাখিছোঁ